মোৰ প্ৰিয় ঋতু বসন্তকাল এই ঋতুত গছ গছ গছনিত নতুনকৈ পুৰণা পাত সৰি নতুনকৈ পাত ধৰে আৰু মনলৈও নতুন উৎসাহ আহে আৰু আমি এই বসন্ত ঋতুত অসমীয়া হিচাপে আমি বিহু নাচ বা অন্যান্য সাংস্কৃতিক অনুষ্ঠান কৰা দেখা পাওঁ বা আমিও কৰোঁ এইবিলাক কৰি আমি ভাল পাওঁ আৰু এইকাৰণে বসন্ত ঋতুটো মোৰ বাবে প্ৰিয়